ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মই বৰ বিশেষ এটা অভিজ্ঞতা নাই তথাপি মই মাংস আৰু মেগী ৰন্ধাৰ ক্ষেত প্ৰচেচটো অলপ ক'ব বিচাৰিম মাংস ৰন্ধা ক্ষেত্ৰত তাৰমানে মাংসখিনি ভালদৰে ধুই ল'ব লাগিব তাৰপিছত তেল গৰম কৰি তেল কেৰাহীত তেল গৰম কৰি তাত নিমখ জলকীয়া এইখিনি পিঁয়াজ এইখিনি দি ল'ব লাগিব আৰু মাংস দি তাৰপিছত সেইখিনি গৰম হোৱাৰ পিছত তাত মাংসখিনি দি মাংসখিনি ভাজি ল'ব লাগিব মাংসখিনি প্ৰায় সিজা হোৱাৰ পিছত তাত পানী ঢালি লাগতীয়াল বস্তুখিনি নৰসিংহৰ পাত আলু তেজপাত এইবিলাক দিব লাগিব যাতে মাংসখিনি খাই বেছি সুস্বাদু হয় তাৰপিছত এনেদৰে পানীখিনিও অলপ কমিব দি এটা নিয়মিত পৰিমাণত পানীখিনি ৰাখি মাংসখিনি ভালদৰে সিজাৰ পিছত তাক নমাই থৈ পৰিৱেশন কৰিলেই হৈ যায় আৰু মেগী বনোৱাৰ ক্ষেত্ৰত পানীত গৰম পানীত মেগীখিনি দি তাত মেগীৰ পেকেটত মচলা থাকে অলৰেডি সেইখিনি দিলে আৰু তাত লৰাই থাকিলে মেগী হৈয়েই যায় আৰু আপোনাৰ যদি মন যায় ইচ্ছা অনুযায়ী কিবা তাত চব্জিও এড কৰিব পাৰে গতিকে এয়াই মই প্ৰচেছ বাকী ৰন্ধনশৈলী ৰান্ধিবলৈ টান আৰু সহজ বুলি ক'লে এই দুইটাৰ ভিতৰত মই মেগীটোৱেই সহজ বুলি ক'ম কাৰণ ইয়াত বেছি মা মচলাৰ প্ৰয়োজন নাই বেছি সময়ৰো প্ৰয়োজন নহয় ধন্যবাদ